অঁ দুটা প্ৰডাক্ট বুইছনে মই হেৰি এটা কিনিছিলোঁ মিক্সি যিটো গ্ৰাইণ্ডাৰ এটা কিনিছিলোঁ কিনিতো দেখোন মোৰ প্ৰথম দিনাখন দ্বিতীয় দিনাখন চ চেয়া কৰি পেলাই সেই দেখোন দু দুটুকুৰা হৈ পেলাই পৰিয়েই আছে এতিয়াও সেইটো ভাল কৰিব নোৱাৰিমেই নেকি সেয়া এটা তাৰপাছত দ্বিতীয়তে মই এটা চিমিনি কিনি আনিছিলোঁ চিমনীটো তাৰ যিটো মানে হেৰি হয় এইটো আঠা সোনকালে খুব সোনকালে আঠাটো লাগি গৈছে মানে ধোঁৱাৰ যিটো পাকঘৰৰ যিটো ধোঁৱা সেই ধোঁৱাটো মানে তাত মানে খুব সোনকালে সাধাৰণতে চিমনি এটা তিনি চাৰিমাহলৈকে চাফাই হৈ থাকে সেইটো কিন্তু খুব সোনকালে বেয়া হৈছে তাছত দ্বিতীয়তে তাৰ যিটো বাহিৰলৈ ওলাই যোৱা চুঙা থাকে সেই চুঙাৰ কাগজখন কিন্তু খুব ভাল নহয় অকণমান টাইট হ'ব লাগে তেতিয়া আচলতে ভাল হয় নহ'লে সোলোক ঢোলোক নিচিনা হৈ যায়